মই চাকৰিৰ প্ৰতি খুব আগ্ৰহী যিহেতু মই পঢ়া শুনা কৰিলোঁ স্নাতকোত্তৰলৈকে এতিয়া মই চাকৰি বিচাৰি আছোঁ যিকোনো চৰকাৰী চাকৰি হ'লে ভাল পাওঁ কিন্তু আজিকালি যিহেতু বি এডটো প্ৰয়োজন হৈ আছে স্কুলৰ চাকৰিৰ বাবে হাই স্কুলৰ চাকৰিৰ বাবে এতিয়ালৈকে মই বি এডটো কৰা নাই বাবেই টেটো দিব পৰা নাছিলোঁ আৰু সেইবাবে চাকৰিৰ বাবে এতিয়ালৈকে অলপ অলপ চাকৰিৰ বাবে এতিয়া অলপ অসুবিধা হৈ পৰিছে আৰু যিহেতু মই স্নাতকোত্তৰ কৰি আছো সেইবাবে মোৰ গৱেষণাৰ প্ৰতি আগ্ৰহ এটা আছে তাৰ বাবেই মই চেষ্টা চলাই আছোঁ চেষ্টা কৰি যাম আৰু যেতিয়ালৈকে অতি সোনকালে পাম বুলি আশা ৰাখিছোঁ পালে ভাল আছিল তেতিয়া মই নেটটো সম্পূৰ্ণ কৰি নেট পাছ কৰি মহাবিদ্যালয়ৰ অধ্যাপক বা সহকাৰী অধ্যাপকৰ বাবে প্ৰস্তুতি চলাব পাৰিলোঁহেতেন এইখিনিয়ে মই বৰ্তমান বিচাৰোঁ